হেল্ল' নমস্কাৰ মই ঠাকুৰকুচি গাঁৱৰ পৰা কৈছিলোঁ আমাৰ ইয়াৰে মানুহখিনিয়ে মানে এখন থা থিয়েটাৰৰ মানে অ'ৰগেনাইজ কৰিছিলে তাতে আপোনাক মুখ্য আকৰ্ষণ হিচাপে নিমন্ত্ৰণ জনাবলৈ ফোন কৰিছিলোঁ আপোনাৰ কিবা সেইদিনৰলৈ কিবা মানে স্কিডিউল আছিলে নেকি দুপৰীয়া তিনিটাৰ পৰা ৰাতি নটালৈকে হয় মানে প্ৰাইজটো কিমান কেনেকৈ ল'লে হয় আপুনি মানে এতিয়াই ঠিক কৰাটো বেছি ভাল হ'ব ন

তিনিটাৰ পৰা ৰাতি নটালৈ অঁ হ'ব দিয়ক যাতায়তৰ ব্যৱস্থা আছেই আমি এইটোত বিশেষ ধ্যান দিম যাতে আপোনাৰ একো সমস্যা নহয় যাতায়তত হয় আমি খোৱাৰ ব্যৱস্থা কৰিছোঁ বুধবাৰে হয় ন তাৰিখে বুধবাৰ অঁ আপুনি নিজে আহিলে বেছি ভাল হ'ব হয় মানে ট'টেল মানে কিমানমান হ'ব বা

হয় আপুনি কিমানমানত উপস্থিত হ'বহি হ হ'ব দিয়ক নহ'লে